মোৰ প্ৰিয় গাঁওখন প্ৰকৃততে কৃষিজীৱি সৰুৰে পৰা দেখি আহিছোঁ আমাৰ সকলো ৰাইজে খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ধুনীয়া সংসাৰ চলাই আহিছে বিভিন্ন সময়ত বিভিন্ন বতৰত বিভিন্ন ধৰণৰ খেতি কৰে কুঁহিয়াৰ সৰিয়হ ধানৰ দিনত বাও শালি ধান মৰাপাট ৰবি শস্য হিচাপে মাহ খেতি বিভিন্ন ধৰণে খেতি কৰি পেলাই আমাৰ গাঁওখন সুন্দৰকৈ চলি আহিছে সেইটো আমি এটা নিৰ্দিষ্ট বয়সলৈকে খুব সুন্দৰভাৱে উপভোগ কৰিছোঁ দেখি আহিছোঁ আৰু এই কৰ্মত ব্ৰতী হৈ আহিছোঁ এই ক্ষেত্ৰত যথেষ্ট এক্সপেৰিয়েঞ্চ আছে কিন্তু কালক্ৰমত লাহে লাহে আমাৰ প্ৰজন্মবোৰ যিমানে আগুৱাই গ'ল দেখা পালোঁ বা দেখি আহিছোঁ তেওঁলোকে কৃষিৰ প্ৰতি মনোযোগটো একদম নাই খেতি বাতিৰ প্ৰতি তেওঁলোকৰ ৰাপ নাই কোনো ধৰণৰ খেতিত তেওঁলোকে আগভাগ নলয় আৰু আমাৰ এটা প্ৰজন্ম যেতিয়া শেষ হৈ গ'ল আৰু আমাৰ উঠি অহা প্ৰজন্মটোৱে যেতিয়া খেতিৰ প্ৰতি আগ্ৰহটো একেবাৰে হেৰুৱাই পেলালে তাৰ ঠাইত তেওঁলোকে বিভিন্ন জেগালৈ জীৱিকা হিচাপে কৰ্ম বিচাৰি পেলাই বহুত দূৰ দুৰণিলৈ গুচি গৈছে বেয়া লাগে কেতিয়াবা গাঁওখনলৈ গ'লে এনেকুৱা লাগে ময়ো অৱশ্যে গাঁৱ ৰ পৰা অলপ আড়তৰলৈ আহিলোঁ সেইবাবে কৈছোঁ কেতিয়াবা গাঁওখনলৈ গ'লে এনেকুৱা লাগে গাঁওখনত যেন কোনো ধৰণৰ আমাৰ ডেকা ল'ৰা নায়েই গতিকে এই উপলদ্ধিটো কিয় আহে কাৰণ সঁচাকৈয়ে নাই তেওঁলোক ইনকামৰ কাৰণে জীৱিকাৰ কাৰণে বিভিন্ন বেলেগ ৰাজ্যলৈ গুচি গৈছে শুনি বেয়া লাগে আৰু ইয়াত মাত্ৰ নিজৰ মাক দে মাক দেউতাকে যিখিনি পাৰিছে সাধ্যানুসাৰে বয়সৰ অনুযায়ী সেইখিনিকে কৰিছে আৰু বাকী সকলো চনেই পৰি ৰৈছে এইটো ধ্ৰুব সত্য বিশেষকৈ তেওঁলোকে যেতিয়া আমি সুধো আমাৰ ল'ৰাবোৰ ক'লৈ গ'ল ক'ত কি কৰি আছে তেতিয়া শুনিবলৈ পাওঁ কোনোবা কেৰেলালৈ গৈছে কোনোবা শ্বিলঙলৈ গৈছে আৰু কি কৰে শুনা পাওঁ কোনোবাই হেনো তাত গৈ কোনোবা কোম্পানিৰ ছিকিয়ৰিটি গাৰ্ড কোনোবাই কোম্পানীৰ কিবা পেকেটিঙৰ কামত এনে ধৰণে বিভিন্ন কোনোবাই গৈ শ্বিলঙত কয়লাখনিত লেবাৰ হিচাপে কাম কৰিছে কিন্তু আচৰিত লাগে তেওঁলোকে বেলেগ ৰাজ্যত গৈ চিক'ৰিটি গাৰ্ড বা সাধাৰণ এজন লেবাৰৰ কাম কৰিবলৈ তাত ভাল পায় কিন্তু নিজৰ জেগাত নিজৰ ৰাজ্যত নিজৰ গাঁৱত নিজৰ যিখিনি আছে পৈতৃক সম্পত্তি কিন্তু সেইখিনি চম্ভালিবলৈ তেওঁলোকৰ অকণো আগ্ৰহ নাই এইটো কেনেকা কেনেকুৱা মানসিকতা কিন্তু মই বুজি নাপালোঁ কিন্তু তালৈ গৈ তেওঁলোকে পাইছে কি কিন্তু মাজে মাজে আমিতো ব বহুত দুঃখবৰ পাওঁ দুঃসংবাদ পাওঁ যে কোনোবা তাতে হেৰাই গ'ল কোনোবা তাতে নাইকিয়া হৈ গ'ল এইটো কেনেকুৱা ধৰণৰ কথা নিজৰ জেগাতে কৰি মেলি নিজৰ ঘৰখন নিজৰ মাক দেউতাকক অহৰহ লগ পাব পাৰে কিন্তু কি মানসিকতাৰে তেওঁলোকে বেলেগ ৰাজ্যলৈ সাধাৰণ একে ধৰণৰ কাম কৰিবলৈকে তাত গুচি গৈছে এইটো কি মানসিকতাই গঢ় লৈছে বুজি নাপালোঁ কিন্তু দুঃসংবাদবোৰ যেতিয়া আহে বহুত বেয়া লাগে মনত দুখ লাগে যে চকুৰ আগত সৌ সিদিনালৈকে দেখি থকা লৰা এটা বোলে নাইকিয়া হৈ গ'ল নাইকিয়া হ'ল কি হ'ল আৰু তেওঁৰ মৃতদেহটোও নিজৰ ঘৰলৈ ঘূৰি নাহে ইয়াতকৈ দুৰ্ভাগ্যজনক কি আছে আচলতে কৰ্মই ধৰ্ম তেওঁলোকে এই কথাটো আচলতে বুজি নাপালে নাপায় তেওঁলোকে বহুত দূৰ দুৰণিলৈ গুচি গৈ সাধাৰণ এটা কৰ্ম কৰি খাবলৈ দুটকা উপাৰ্জন কৰিবলৈ নিজৰ ঘৰখন ত্যাগ কৰি আঁতৰি গৈছে য'ত কোনো চিক'ৰিটি নাই কোনো নিশ্চয়তা নাই সুৰক্ষা বুলি একো নাই কেতিয়াবা ভাষাৰ কাৰণেই হওক কেতিয়াবা কিবাৰ কাৰণতেই হওক অসমৰ ল'ৰা বুলি কোৱাৰ লগে লগেই আমি শুনিবলৈ পাওঁ সংবাদ মাধ্যমতেই হওক বা আপুনি টিভি চেনেলৰ বাতৰিতেই হওক যে আজি আমোক ৰাজ্যত এজন অসমীয়া যুৱকক মাৰি পেলালে কিমান বেয়া লাগে সঁচাকৈ দুৰ্ভাগ্যজনক ক'বলৈ ভাষা নাই এইবোৰ আচলতে তেওঁলোকে বুজি পোৱা উচিত আমাৰ উঠি অহা যুৱচামে এই কথাষাৰ বুজি পোৱা উচিত আজি দুই এবছৰ আগত আমাৰ যিটো কভিড কভিডৰ যিটো ছিটুৱেচন সেই সময়ত কিমান ল'ৰা ক'ত কেনেকৈ হেৰাই গ'ল সেইটো কাৰো হিচাপ নাই খালী হয়তু নিজৰ ঘৰখনেহে বুজি পায় কাৰ কোন হেৰাই গ'ল আচলতে ইয়াৰ ওপৰত আমি সজাগতা সৃষ্টি কৰিব লাগে আমাৰ সজাগতাৰ অভাৱৰ কাৰণেই আমাৰ উঠি অহা নতুন প্ৰজন্মই ভুল বাটেৰে আগুৱাই গৈছে যাৰ ফলত তেওঁলোকে গৈ য'ত বহুত কিবা পাম বুলি আশা কৰি গৈছিল কিন্তু সেইটো পোৱা নাই ফলত নিজৰ জীৱনটো তাত ত্যাগ কৰিবলগা হৈছে আৰু লগতে নিজৰ ঘৰখনক দুখৰ উপৰি দুখ জাপি দিছে এইটো আমি বহুত দুখ পাইছোঁ বহুত মৰ্মাহত এই ক্ষেত্ৰত গতিকে আমাৰ নতুন প্ৰজন্মই এটা কথাই বুজি পাওঁক যে আচলতে নিজৰ জেগাতেই বহুত আছে খালী কৰিব জানিব লাগে কৰ্ম আছে আমাৰ গাঁৱৰে বিভিন্ন মানুহ সৈনিকৰ ক্ষেত্ৰতো আছে নিয়োগ হৈ চৰকাৰীভাৱে গতিকে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকে কোনোবাই দেশৰ হকে কেতিয়াবা প্ৰাণ দিছে সেইটো শুনিবলৈ ভাল কিন্তু সাধাৰণ এটা কৰ্ম কৰিবলৈ গৈ পেলাই জীৱন দান দিয়াটো ফলত ঘৰখনে তেওঁৰ মৃতদেহটোও ঘূৰাই নোপোৱাতো বহুত দুৰ্ভাগ্যজনক কিন্তু বৰ্তমান মুহূৰ্তততো আমি এই দুই এদিনত শুনিবলৈ পাই আছোঁ আমাৰ ৰাজ্যত এটা ডাঙৰ বিতৰ্ক মিঞা অসমীয়া মিঞাই পাৰে অসমীয়াই নোৱাৰে কিয় নোৱাৰে পাৰে অসমীয়াইও পাৰে যদি তেওঁলোকে বেৰেগ বেলেগ ৰাজ্যত গৈ এটা সাধাৰণ কোম্পানীত বহুত কষ্ট কৰিব পাৰে কিয় নিজৰ জেগাত কৰিব নোৱাৰে পাৰে কিন্তু মই ইয়াৰ পৰা এটাই অনুধাৱন কৰিছোঁ আমাৰ অসমীয়া ল'ৰাবোৰৰ লজ্জাবোধটো বেছি কাৰণ নিজৰ জেগাত কাৰোবাৰ ঘৰত হাজিৰা কৰিলে কাৰোবাৰ ঘৰত কিবা এটা কাম কৰিলে মিস্ত্ৰী কৰিলে কিবা কৰিলে কোনোবাই হাঁহিব কোনোবাই তেওঁক ঠাট্টা কৰিব এই মনোভাৱটোৰ কাৰণে তেওঁলোকে গৈ পেলাই আঁতৰত সাধাৰণ কাম এটা কৰেগৈ খোচৰিলেই গম পাওঁ তাত গৈ পেলাই একদম নিম্ন মানৰ কাম এটা কৰে কিন্তু তেওঁলোকে তাতেই শান্তি পায় একদম ভুল মানসিকতা যাৰ বাবে আজি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে যে আমাৰ নতুন প্ৰজন্মই যদি আমাই নিজৰ আধিপত্য নিজৰ জেগাত বিস্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লেতো বহি ৰাজ্য বা বেলেগে ইয়াত আধিপত্য বিস্তাৰ কৰিবই আমি আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিবই এইটোতো চিৰন্তন সত্য গতিকে এই কথাবোৰ ইমান সহজতে ওলাই কৰি দিব পৰা বিধৰ নহয় বহুত গুৰুত্বপূৰ্ণ কথা আজি তেওঁলোক বহুত দূৰত আছে ঘৰখনক সহজতে নেপায় আহো বুলি আহিব নোৱাৰে বিপদৰ সময়ত বা তেওঁলোকৰ বিপদ হ'ল বুলি ক'লে ঘৰৰ মানুহো যাব নোৱাৰে এইটো কম ডাঙৰ কথা নেকি যদি ওচৰৰ নিজৰ জেগাতে কাম কৰি থাকিলে হয় এই কথাটোতো ভাবিবলগীয়া বিষয়ে নাছিলে গতিকে আজি এই বিতৰ্কবোৰৰ অৰ্থ আছে অৰ্থ একেবাৰে নাইকিয়া নহয় অৰ্থ আছে যদি বেলেগ আহি আমাৰ ৰাজ্যতেই আমাৰ জেগাতেই খোপনি পুতি নিজৰ প্ৰভুত্ব নিজৰ বেপাৰ বাণিজ্য কৰি পেলাই নিজৰ পৰিয়াল চলাব পাৰে আমাৰ নিজৰ জন্মভূমিত আমি কিয় নোৱাৰোঁ কিয় নোৱাৰোঁ এইটো ডাঙৰ প্ৰশ্ন খালী মানসিকতাটো আমি সলনি কৰিব লাগিব আমি বুজিব লাগিব প্ৰকৃততে আমি কৰা কি উচিত আৰু কি কৰিব নালাগে গতিকে এই কথাখিনি যদি নিজেই হৃদয়ঙ্গম কৰি লয় নিশ্চয় নিজৰ জেগাতেই বহুত কিবা বিচাৰি পাব দূৰলৈ যাব নালাগে গতিকে এই বিতৰ্কবোৰৰ অন্ত পেলাবৰ কাৰণে এইটো বিতৰ্ক নহয় আচলতে এটা শুদ্ধ কথা গতিকে প্ৰকাশ কৰাৰ লগে লগে কোনোবাই ইয়াক বিতৰ্ক কৰিছে কিন্তু প্ৰকৃততে এইটো বিতৰ্ক নহয় এটা শুদ্ধ কথা যে মোৰ ল'ৰাটোৱে যদি ভুল পথেৰে যায় তাক শুধৰাবলৈ বা তাক নিৰ্দিষ্ট এটা জেগালে ঘূৰাই আনিবলৈ কাৰণে যিখিনি কৰা যায় তাক যদি কোনোবাই কয় এইটো বিতৰ্ক এইটো ভুল কথা এইটো বিতৰ্ক নহয় যে নিজৰ ল'ৰাক উদাহৰণসহ বুজাই পেলাই ঘূৰাই অনাৰ এটা ব্যৱাস্থাহে মাথোঁ তেওঁলোকে বুজি লওক তেওঁলোকে ভালকৈ হৃদয়ঙ্গম কৰক যে নিজৰ জেগাত থাকি নিজৰ জীৱিকা নিজৰ উপাৰ্জন সুন্দৰভাৱে কৰিব পাৰি গতিকে মই ভাবোঁ জীৱিকাৰ কাৰণে বহু দূৰ দুৰণিলৈ যাব নেলাগে নিজৰ জেগাতেই আছে সোণ পৰি আছে খালী বুটলিব জানিব লাগে